অঁ কওকচোন অঁ অঁ অঁ পূজা নহয় জানো অঁ হয়

অঁ ভালেই হয় কৰিছে অঁ এইটো যে মাহৰ প্ৰথমটো বুধবাৰেই বহে আপোনালোকে এটা কাম কৰিব পাৰে দেওবাৰে নহ'লে সোমবাৰে এখন মিটিং দি দিব তাৰ পাছত ক'ব যে এই এনেকৈ মাহৰ প্ৰতিটো বুধবাৰে প্ৰথম বুধবাৰে এই বেজী কেম্প হ'ব তাত গৈ টীকাকৰণ কৰিব এনেকৈ মানে মানুহখিনিক বুজাই দিব অঁ বহুতো অঁ অঁ বেজী দিলে পলিও দিয়া হয় ল'ৰা ছোৱালীখিনিয়ে সকলোখিনিয়ে অঁ বেজী আৰু পলিও দিয়াই দিবৰ কাৰণে জনাই দিব কথাটো একেদিনাই পাৰিব আছে নেকি পাঁচ বছৰীয়া ল'ৰা ছোৱালী

অঁ এইকিইদিনাখন হৈ গ'লেই ভাল আছে অঁ তাৰ পাছত আমিও সেইখিনি পঞ্জীয়ন কৰি যাব লাগিব যে নামখিনি জনাই দিব দেওবাৰে নহ'লে সোমবাৰে মিটিং দি দিব পাৰিলে আমিও যাম এপাক আমিও কথাখিনি ক'বলৈ ভাল হ'ব যে বেজীবোৰ লৈ থাকিলে বেমাৰৰপৰা কেনেকৈ ৰক্ষা পৰে সেইবোৰ অঁ অঁ অঁ ভালেই কৰিছে অঁ আমিও কেতিয়াবা ছাৰ্ভে কৰিবলৈ গ'লে ঘৰবোৰত আৰু আমাৰ ইয়ালৈ যদি ছাৰ্ভ চেণ্টাৰত যদি আহে তেতিয়াও আমি বুজাই দিওঁ এনেকৈ কৰিব লাগে এনেকৈ কৰিব নালাগে তথাপি এখন মিটিং পাতি দিলে ভাল হ'ব সকলোখিনি মানুহ থাকিব তেতিয়া অঁ অঁ যাম যাম অঁ হাঁহ চাপৰিত হ'ব এতিয়া আপোনালোকৰ এতিয়া ল'ৰা ছোৱালী আহি আছে তালৈ অঁ অঁ

অঁ ঠিক আছে যাম আপুনি মানুহখিনি খবৰ কৰি দিব মই পাৰিম যাবলৈ তেনেকৈ একো অসুবিধা নাই অঁ বুজিছোঁ এতিয়া আপুনি ল'ৰা ছোৱালীখিনি কথা ভাবিবই লাগিব নহয় জানো অঁ অঁ ঠিক আছে ধন্যবাদ ধন্যবাদ